মোৰ ৰন্ধন শৈলীত ৰান্ধিবলৈ প্ৰথম অভিজ্ঞতা হৈছে

চাইনিজ ফুড য'ত চাওমিন চাওমিন মই বাহিৰত খাইছিলোঁ বাহিৰত দেখিছিলোঁ বনায় কেনেকুৱা বনায় তাৰ পৰা অলপ চাই মেলি অভিজ্ঞতা ল'লোঁ কিন্তু মই ইমান ধুনীয়াকৈ জনা নাছিলোঁ মই ইউটিউবত চাব ধৰিলোঁ কেনেকুৱা বনায় কেনেকুৱাৰে কি কি তাত দিব লাগে কিমান দেৰিলৈকে বনাব লাগে ইমানটো শিকাৰ পিছত প্ৰথম এদিন মোৰ অলপ টেষ্টত বেয়া হ'ল কিন্তু নেক্সট টাইম যেতিয়া আকৌ মই বনালোঁ মোৰ সেই চাওমিনটো ভাল হ'ব ধৰিলে আৰু মোৰ সেনেকুৱাতে মই বনাই গ'লোঁ আৰু বনাই থাকিব পাৰোঁ আৰু যদি সকলোতকৈ টান বুলি কওঁ তেতিয়াহ'লে মোৰ হিচাপত ইটালিয়ান ফুড বহুত টান হয় ইমানেই